ভাৰতৰ কিছুমান আটাইতকৈ জনপ্ৰিয় ক্ৰীড়া হ'ল ফুটবল ক্ৰিকেট বেডমিণ্টন কাবাডী কৰি খেল মহ যুঁজ ঘোৰা দৌৰ তৰোৱাল খেল সেন মেলা কাৰ খেল মাল যুঁজ বাঘ ভালুক যুঁজ ঘৰিয়াল যুঁজ হাতী যুঁজ আদি আৰু দেশৰ আটাইতকৈ প্ৰখ্যাত খেলুৱৈৰ খেলুৱৈৰ নাম অনুপ ঘটক হেমাংগ বৰুৱা ৰাজেশ বৰা গৌতম দত্ত পৰাগ দাস হিমা দাস লাভলীনা লাভলীনা বৰগোহাঁই